হয় এজন মানুহৰ খাদ্যৰ ওপৰত মানে স্বাস্থ্যৰ বহু প্ৰকাৰৰ নিৰ্ভৰ কৰে সেউজীয়া শাক পাচলিয়ে সৰু ল'ৰা ছোৱালীয়ে ধৰক সেউজীয়া শাক পাচলি খোৱালে এতিয়া ব্ৰাহ্মী শাক ব্ৰাহ্মী শাকে বহুতো স্মৃতি শক্তি বঢ়ায় আৰু খুতুৰা লাই শাক পালেং শাক আদি খালে মানে চকুৰ স্মৃতি শক্তি বাঢ়ে আৰু নৰসিংহ দূণ বন এইবিলাক খালে হজমী শক্তি বঢ়ায় আৰু তাৰপিছত বহুতো ধৰণৰ শক্তি পোৱা যায় এই শাক পাচলিয়ে শাক সেউজীয়া শাক পাচলিৰ পৰা সাধাৰণতে আমি শাক পাচলি ঘৰতে আমি কৰি খোৱা ভাল কাৰণ মানিমুনি এইবিলাক টেঙেচি টেঙে টেঙেচি টেঙা দালিত দি খালে মানে সৰু ল'ৰা ছোৱালীয়ে আমাৰ স্মৃতি শক্তি বাঢ়ে আৰু লাই শাক পালেং শাক বহুতো বহুতো এনেকুৱা শাক পাচলি আছে সেউজীয়া শাক খুতুৰা এইবিলাকত বহুতো ভিটামিন পোৱা যায় শক্তি শক্তি পোৱা যায় প্ৰতিটো শাক পাচলিয়ে বেলেগ বেলেগ শ গুণ থাকে আৰু শক্তি পোৱা যায় আৰু কাম কৰা মানুহেও বহুত সুস্থ স্বাস্থ্য হৈ থাকিবলৈ সেউজীয়া শাক পাচলি খাব লাগে এইবিলাক খালে মানে বজাৰৰ শাক পাচলিত আজিকালি বহুতো সাৰ সাৰ প্ৰয়োগ কৰি পিনি বজাৰলৈ অনা হয় সেইবিলাক মানে সেইবিলাক খোৱাতকৈ ঘৰ ঘৰুৱা খাদ্য শাক পাচলি খোৱা বহুতো শক্তি পোৱা যায় আৰু ৰঙালাও আগ খাব পাৰে সেয়াও সেউজীয়া শাক সেইয়াটো বহুত ভিটামিন পোৱা যায় আৰু পাচলি বুলি ক'লে মানে আমাৰ ঘৰুৱাতে মূলা গাজৰ আলু বেঙেনা ৰঙালাও এইবিলাক ঘৰতে কৰিব পৰা হয় সাৰ চাৰ নিদিয়াকৈ একো মাত্ৰ গোবৰ সাৰ দি পিনি এই সেউজীয়া শাক পাচলি কৰিব পাৰোঁ আমাৰ ইয়াত শাক পাচলি ঘৰতে কৰি লওঁ আমি সব ৰঙালাও গুটিলৈকে খাব পাৰি ৰঙালাওটো ৰঙালাও গুটিও গুটিটো বহুত শক্তি থাকে বহু আৰু এনে গাজৰ মূলা আদি যদি আমি দৰৱ দৰৱ দিয়া নাযায় এইবিলাকত ঘৰতে আমি সাৰ জাবৰ দি কৰি আমি প্ৰস্তুত ঘৰতে উৎপন্ন কৰিব পাৰোঁ কবি বন্ধাকবি ফুলকবি সেয়াও আমি ঘৰতে ৰুব পাৰোঁ আৰু কবিতো আমাৰ বহুত ভিটামিন পোৱা যায় বিশেষকৈ শাক পাচলি ঘৰুৱা খাই ঘৰতে কৰি খালে আমাৰ শক্তি আমাৰ শক্তিৰ দেহৰ পোৱা যায় আৰু স্বাস্থ্যও ভালে থাকে ইমানে সেইকাৰণে মই সেউজীয়া শাক পাচলি আমি খাব লাগে বুলি ভাবোঁ